এক জানুৱাৰী দুহেজাৰ সাত চাৰি নৱেম্বৰ দুহেজাৰ ওঠৰ পাঁচ এপ্ৰিল দুহেজাৰ বিছ সাত নৱেম্বৰ দুহেজাৰ ঊনৈছ দহ জানুৱাৰী দুহেজাৰ বাইছ